পঢ়াৰ কথা ক'বলৈ গ'লে প্ৰথমে মই পূব খণ্ড মিচিং কদমীয়াল অংগনবাদী কেন্দ্ৰলৈ যাবলৈ আৰম্ভ কৰোঁ তাতেই অ আ আৰু বিভিন্ন চিত্ৰ অংকন কৰাৰ লগতে বৰ্ণৰ পৰিচয় হওঁ আৰু গীত মাতো শিকোঁ ইয়াৰ পাছত কদমীয়াল প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰোঁ মনত পৰে বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীত মই প্ৰথম হওঁ প্ৰাথমিক বিদ্যা শেষ কৰি লগতে থকা ৰঙানদী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰোঁ ইয়াতো ময়েই প্ৰথম বিভাগত উত্তীৰ্ণ আছিলোঁ ইয়াৰ পিছত সপ্তম শ্ৰেণীত উত্তীৰ্ণ হওঁ তাৰপিছত শলাল তেলাহী কমলাবৰীয়া হাইস্কুলত অষ্টম শ্ৰেণীৰ বাবে চিট পৰীক্ষা দিওঁ তাতো প্ৰথম বিভাগতে উত্তীৰ্ণ হৈ হাইস্কুলীয়া জীৱন আৰম্ভ কৰোঁ এইচ এচ এল চি পৰীক্ষাৰ লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হওঁ একাদশ শ্ৰেণীত বিজ্ঞান শাখাত পানীগাঁও উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰোঁ এইচ এচ পৰীক্ষাতো লেটাৰসহ বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হওঁ ইয়াৰ পিছত লখিমপুৰ বালিকা মহাবিদ্যালয়ত জীৱ বিজ্ঞানৰ বিষয় বিশেষ বিষয় হিচাপে লৈ বি এ চি পৰীক্ষা দিওঁ আৰু ইয়াৰ ইয়াতো প্ৰথম বিভাগতে উত্তীৰ্ণ হওঁ ইয়াৰ পিছত জি এন এম এণ্ট্ৰেন্স দিওঁ দি পৰীক্ষাত উত্তীৰ্ণ হৈ চাৰে তিনি বছৰ মই চাৰে তিনি বছৰ এই প্ৰশিক্ষণ গ্ৰহণ কৰোঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰু ইয়াতো প্ৰথম বিভাগত উত্তীৰ্ণ হওঁ এই সময়খিনি চাৰে তিনি বছৰ মোৰ অতিবাহিত হয় এতিয়া বৰ্তমান সময়ত চাকৰিত মকৰল হ'বৰ বাবে অপেক্ষা কৰি আছোঁ নিযুক্তি আৰম্ভ হ'লেই পোৱাৰ আশা কৰিছোঁ